হেল্ল হয় পৰিনিতা ৰেষ্টুৰেণ্ট হয়নে অ মই নলবাৰী আদাবাৰীৰ পৰা কৈছোঁ মই মানে ৰুটি ছব্জি এটা অৰ্ডাৰ দিলোঁ হয় মোৰ লগৰ ছোৱালী এজনীৰ কাৰণে এতিয়া দিব পাৰিমনে অ হয় মই তাইৰ এড্ৰেছটো দাগাপাৰা নলবাৰী হয় বাকীখিনি মই মেছেজত লিখি দি আছোঁ দিয়ক ঠিক আছে